হয় নমস্কাৰ ছাৰ অঁ অঁ মই অকণমান অসুবিধা পাই আছোঁ

আজি অলপমান মানে তিনি চাৰিদিনৰ পৰা মোৰ পেটটো বিষাই বিষাই থাকিব লৈছে অঁ খুব মাৰি ধৰে পেটটো নাই নাই তিনি চাৰিদিনমান পৰাহে হৈছে

এতিয়া বৰ্তমান বিষোৱা নাই বাৰু নাই হোৱা নাই হোৱা এনেই গেছৰ লিকুইডটো খাই আছোঁ এণ্টাচিড জেল আম খালে অকণমান পাওঁ

হয় হয় হয় হয়

অঁ এনেই কেনেকুৱা ধৰণৰ টেষ্টখিনি কৰিব লাগিব বাৰু

হয়

হয় নাই আপোনাক লগ পাম নাই ছাৰ বিফিলেক টেবলেট এটা মোক দিছিলে খাবলৈ ছাৰ অঁ বেফিলেক টেবলেট এটা মই খাইছিলোঁ পেটটো চিকুট মাৰি ধৰে সেইটো কাৰণে বেফিলেকটো দিছিলে কিবা ছাইড ইফেক্ট কৰিব নেকি ঠিক আছে ছাৰ